অঁ দীপ্তি বাইদেউ হয়নে অঁ আপোনাক নিমন্ত্ৰণৰ কাৰণে ফোন এটা কৰা হৈছে অঁ আমাৰ এই নালিয়াপুলতে বিহু সন্মিলন পতা হৈছে আপোনাৰ মাৰ্চৰ আগতীয়াকৈ মানে মাৰ্চৰ পাঁচ তাৰিখে ত' আপোনাক নিমন্ত্ৰণ কৰিছোঁ আপোনাক এংকৰ হিচাপে মানে নিমন্ত্ৰণ কৰা হৈছে আপুনি আহিব পাৰিবনে অঁ আপুনি দহটামান বজাত আহিলেই হ'ব আহিব অঁ ঠিক আছে